অঁ হেল্ল' দাদা অঁ নমস্কাৰ আপোনাৰ নামটো জানিব পাৰিমনে অঁ মই মানে এইটো কি বুলি কয় পিকনিক এটাত যাম বুলি ভাবিছিলোঁ লগৰ কেইজনমানৰ লগত অঁ জাতিংগালৈ অঁ এতিয়া সেই জেগাডোখৰ ভালেইনে দহজনমান যাম আমি এইবোৰ প্ৰাইভেট গাড়ীয়ে লৈ যাম

অঁ থকাকৈ যাম থকাৰ কিবা সুবিধাবোৰ আছেনে

খোৱাবিলাক নিজৰ হ'ব নহ্ এনেই খোৱাটো এনেই অলপ পৰিপাতিনে

অঁ এতিয়া জেগাডোখৰতে ফুৰিবলৈ গ'লে আপোনালোকে লগত যাবনে দেখাই দিয়া মেলাত সহায়টো

এতিয়া এই জাতিংগা এই নামটো শুনিবলৈ পাইছোঁ বাৰু জেগাডোখৰ ভাল এনেই আপোনালোকৰ মানে ভালেই নহ্ জেগাডোখৰ অলপ

অঁ

অঁ এতিয়া গোটেই জেগাডোখৰ যদি ফুৰিবলৈ হয় ধৰি লওক মানে গোটেই মানে অঞ্চলটো ফুৰিবলৈ এনেই কিমান দিনমান সময় লাগিব অঁ অঁ এতিয়া গোটেইবোৰ থাকিবলৈ মানে এই অকণমান ডাঙেৰেই আৰু মানে গোটেইকেইজন ধৰাকৈ আৰু ধৰি লওক তেনেকৈ লৈ যাম বুলি ভাবিছোঁ এতিয়া ৰুমৰ এইবিলাক ভাড়াবোৰ ৰুমৰ এতিয়া ভাড়াবোৰ এতিয়া কেনেকৈ প্ৰাইচবোৰ কেনেকৈ লৈছে

এতিয়া গাড়ী চাড়ি থ'বৰ কাৰণে সুবিধাটো হ'ব নহয় চাগে এনে

তেনেকুৱা ধৰণৰ কথা নহ্

মানে মানে ধৰি লওক অকণমান কিবা এটা কথা ভালকৈ কথা পাতিলে ৰেহাই হ'ব মানে আৰু ধৰি লওক কিবা পাৰ্চেণ্ট এটা আপুনি একদম লোকেল এৰিয়াৰ মানুহ নহ্

আপুনি বেলেগ গৰম পানী যোগাৰ ধৰা হয় নহ্ এতিয়া দোকান মানে এইটো কি বুলি কয় লগাই থৈছে নহ্ এতিয়া নে কি

এতিয়া আপোনাৰ ঘৰত কোন কেনেকৈ আছে হয় মোৰ সেই উত্তম বৰা

এই যামেই আৰু এইকেইদিনতে দুই এদিনৰ ভিতৰতে আৰু

মই এইটো কি বুলি কয় পোন্ধৰ তাৰিখ মানে ডিচেম্বৰ ডিচ ডিচেম্বৰ ডিচেম্বৰ পোন্ধৰ তাৰিখমানে যাম ঠিক আছে ধন্যবাদ এই এইকণ টাইম দিয়াৰ কাৰণে মই আপোনাক কল কৰিম ঠিক আছে ঠিক আছে বাৰু ধন্যবাদ অঁ এইটোৱে এইটোৱে অঁ অঁ এইটো এইটো ঠিক আছে অঁ দহজন দহজন অঁ ঠিক আছে ঠিক আছে অঁ নহয় আপোনাক আপোনাক জনাম এতিয়া এতিয়া ৰাখিছোঁ ঠিক আছে